হেল্ল' দাদা ভালনে আপোনাৰ হেল্ল' বাই হয় যোৱা দুৰ্গা পূজাত আপোনাৰ দোকানতে মই কেইযোৰমান কাপোৰ চিলাব দিছিলোঁ মনত আছেনে বাইদেউ আপোনাৰ হয় মই হয়বৰ গাঁৱৰ পৰাই কৈছোঁ মানে মোৰ বাৰ বিয়া অহি আছে সেইকাৰণে ভাবিলোঁ আপোনাৰ তাতে দুযোৰমান কাপোৰ চিলাবলৈ দিওঁ হয় কমপ্লিট ছেটযোৰেই চিলাব দিওঁ আপোনাৰ আপুনি সম্পূৰ্ণ কমপ্লিট ছেটযোৰেই চিলাবলৈ দিম এইবাৰ যোৱাবাৰ দুযোৰ দিয়া যোৰো বহুত সুন্দৰকৈ আপুনি নাই বহুত সুন্দৰকৈয়ে চিলাইছে সেইকাৰণে ভাবিলোঁ আকৌ আপোনাৰ তাতে চিলাওঁ হয় আপোনালোকৰ দোকানখন সদায় খোলা থাকেনে হয় হয় হয় মই মানে পাটৰ চেট দুযোৰ চিলাবলৈ দিম কাপোৰ মই কিন কিনা নাই বাৰু আপ কিনি পেলাই লৈ যাম আপোনাৰ তাতে হয় হয় আপ আপুনি ভালকৈ চিলাই দিব আৰু